তুমি সুধিবা সেইখিনি কোনে কৈছে বাৰু অঁ হয় হয়

অঁ কওকচােন বাৰু হয় হয় হয়

তাৰ লগতে তাৰ লগতে লাচিত মৈদাম চাব পাৰিব

লাহদৈ গড় বুলি কয় অঁ হয় হয়

অঁ ঠিকে মই যিমান পাৰোঁ সিমান সহায় কৰিম আপুনি কেতিয়া আহিব খালি জনাব মোক অঁ ঠিক আছে মই যিমান পাৰোঁ সিমান আপোনাক সহায় কৰিম আহিব ঠিক আছে